বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ প্ৰেক্ষাপটত অসমীয়া ভাষাটোৰ বহুতো বিকাশ বা উন্নতি হোৱা দেখা পোৱা গৈছে কাৰণ আগতে প্ৰায় বহুতো বস্তুত ইংৰাজী বা কিছুমান বাংলা বা বেংগলী ভাষাতে প্ৰায় লিখা হোৱা দেখা যায় আজিকালি প্ৰায় বহুতো ক্ষেত্ৰত আমাৰ অসমীয়া ভাষাটো উন্নতি হৈছে কাৰণ বাহিৰৰপৰাও আমাৰ অসম ভ্ৰমণ কৰিবলৈ মানুহবিলাক আহিব ধৰিছে তেনেদৰে মানুহে আমাৰ অসমীয়া ভাষাৰো দুই এটা কথা শিকিছে এনেধৰণেই ইজনে সিজনৰপৰা শিকি শিকি বহুতে আজিকালি প্ৰায় অসমীয়া ভাষা বা কথা ক'বলৈ শিকিছে এনেদৰেই অসমীয়া ভাষাৰ বহুতো উন্নতি হোৱা দেখা পোৱা গৈছে কাৰণ অসমীয়া ভাষাটো এতিয়া আগতে গুগুল বা ক'ৰবাত আমি দেখা পোৱা নাযাওঁ ঠিক তেনেদৰে এতিয়া আমি শুনিব পাৰিছোঁ যে লাহে লাহে অসমীয়া ভাষাটোৰ উন্নতিৰ কাৰণে চৰকাৰে বহুতো প্ৰচেষ্টা এতিয়া হাতত লৈছে যদি আমি আগতে নজনা কথা যদি গুগলত চাৰ্চ কৰোঁ তেতিয়া বাংলা বা বেংগলী ভাষাতেই আমি পাওঁ অসমীয়াত চালেও কিন্তু এতিয়া আমি জানিব পাৰিছোঁ যে কিছুমান এতিয়া আমি অসমীয়া ভাষাটো এতিয়া গুগলত সম্পূৰ্ণ শুদ্ধ অসমীয়া ভাষাতে পাম বুলি আমি শুনিব পাৰিছোঁ সেইকাৰণে ভাবোঁ যে বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা বা আধুনিকীকৰণত বৰ্তমান যুগত অসমীয়া ভাষাটো বহুতেই উন্নতি হৈছে কাৰণ অসমীয়া ভাষাটো বহুতে শিকিছেও আৰু এতিয়া আমি ক'ৰবাত কিবা ছাৰ্চ কৰিলেও আমি শুদ্ধ অসমীয়া ভাষাটো পাম বুলি আশা কৰোঁ কাৰণ অসমীয়া ভাষাটো জীয়াই ৰখাটো আমাৰ অসমীয়াসকলৰে বুলি নহয় গোটেই ভাৰতবৰ্ষৰ এটা দায়িত্ব বুলি ভাবোঁ কাৰণ এতিয়া অসমীয়া ভাষাটো ইণ্টাৰনেশ্যনেল গুগলত মাধ্যমৰ যোগেদিও প্ৰকাশ পাব বুলি আমি জানিব পাৰিছোঁ এইদৰে আমি বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ প্ৰেক্ষাপতত অসমীয়া ভাষাটোৰ বিকাশ বা উন্নতি হৈছে বুলি আমি ভাবোঁ